হেল্ল' অঁ এইয়া এনেই আছিলোঁ তই অঁ অঁ গম পাইছোঁ পাই মাতিছিলে যাম বুলি ভাবিছোঁ

অঁ যাবি যদি মইও যাম বুলি ভাবিছিলোঁ তেনেকৈ শ্বপিং মললৈ

বিশাললৈকে যাম ওলাবি গৈ চাম আৰু যিকোনো এটালৈ

কাইলৈ পৰহিলৈ মানে ওলাবি নহ'লে অঁ আমি পিছবেলাই যাম আগবেলা ইমান লৰা লৰি হয় ন কাম বন কৰি সকলোৰে অঁ অঁ অঁ ঠিক আছে হ'ব